পোক পতঙ্গই কামুৰিলে ঘৰুৱা বহুতো উপায় আছে যেনেদৰে ব বৰল মৌ মাখি বা বিছাৰ শুং উলিয়াবৰ বাবে কঁঠালৰ আঠা ব্যৱহাৰ কৰিব পাৰি লগতে আপুনি গোবৰো লেপ দিব পাৰে আৰু কেইটোপালমান পানীৰ লগত নিমখ মিহলাইয়ো ঘঁহি দিলেও শুং আতৰি যায় লগতে কেৰাচিন তেল লেপ দিলেও বিষটোও কমে লগতে তাৰ নোমখিনিও আঁতৰি যায় আৰু বিছাই ডাকিলে গৰম গোবৰ তৰপ কৰি লগাব লাগে এন্দুৰে কামুৰিলে আকনৰ শিপা বটি বান্ধি দিব লাগে জেঠীয়ে কামুৰিলে ধতুৰা শাকৰ শিপা বটি খাবও লাগে লগতে কামোৰা ঠাইখিনিত লেপ দিবও লাগে আৰু জোকে কামুৰিলে হালধি আৰু পানী মিহলাই গৰম কৰি যোনখিনি জেগাত কামুৰিছে সেই কামোৰা জেগাখিনিত লেপ দিলে বিষটো কমি যায় যদি বিষাক্ত পোক পৰুৱাই কামোৰে তেতিয়াহ'লে বগা আকনৰ মূল বা শিপা বটি লেপ দিলে তাৰ জলাখিনি জলা যন্ত্ৰণাখিনি কমে তেতেলী গুটিৰ শাহ বতি দিলে লেপ লগালেও তাৰ জলা যন্ত্ৰণা কমে লগতে অমৰা পাতৰ ৰস দিলেও উপকাৰ হয় বুলি কোৱা হয় আৰু পিয়াঁজ বটি দিলেও উপকাৰ হয় বুলি কয় বিশ্চিত কামুৰিলে বিশ্চিতে কামুৰিলে শিং পানী মিহলাই কামোৰা ঠাইত লগালে বিষ কমে বুলি কোৱা হয় আৰু কলা কচুৰ আঠা কামোৰা ঠাইত ঘঁহিলে বিষ কমে অমিতাৰ আঠা কামোৰা ঠাইত ঘঁহিলেও উপকাৰ হয় বুলি কোৱা হয় আৰু বকুলৰ গুটি মিহিকৈ বটি লেপ দিলেও বিষৰ বিষ কমে বুলি কোৱা হয় এইদৰে আৰু বৰল বা বৰলে কামুৰিলে যি কচু ঠোৰ লগাই দিলে কচুৰ যি আঠা হয় সেই আঠাও যদি আপুনি লগাই দিয়ে তাৰ আপোনাৰ বিষ কমে বুলি কোৱা হয় আৰু যি পৰুৱা ডাঙৰ পৰুৱাটোৱে কামুৰিলে আপোনাৰ পিয়াঁজ যদি সেইখিনি জেগাত ঘঁহি দিয়ে তাৰ বিষটো কমে বুলি কোৱা হয় এইখিনিয়ে আছিলে ঘৰুৱা পোক পতঙ্গই কামুৰিলে উপায়সমূহ